ৰন্ধা কামটো মই কেৱল মহিলাৰ বুলি একেবাৰেই নাভাবোঁ আচলতে যিহেতু আমি সকলোৱেই খাওঁ গতিকে পুৰুষ মহিলা কোনো কথা নাই সকলোৱে ৰান্ধিব পাৰে আৰু মোৰ ঘৰত মোৰ পৰিয়ালত পুৰুষ সকলেও ৰন্ধা বঢ়া কৰে মোৰ দেউতাই মোৰ ভাইটিয়েও ৰন্ধা বঢ়া কৰে কিয়নো পুৰুষসকলৰো কেতিয়াবা তেওঁলোকৰ জুতিবিলাক বেলেগ বেলেগ ধৰণৰ হয় গতিকে তেওঁলোকে যিহেতু সঘনাই বাহিৰত অহা যোৱা কৰি থাকে তেওঁলোকে নিজৰ বন্ধুবৰ্গ বা তেওঁলোকৰ অফিচৰ সময়খিনিত তেওঁলোকে বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰে তেতিয়া তেওঁলোকে সেইসমূহ শিকি আহি ঘৰতে তেওঁলোকে প্ৰস্তুত কৰে আৰু আমাৰ মহিলাসকলকো তাৰ জুতি দিয়ে আৰু সেইদৰে আমি মহিলাসকলেও ঘৰখনত সমসাময়িকভাৱে খাদ্য সদায়েই ৰন্ধা হয় গতিকে মাৰ হাতৰ জুতি সদায়ে আছে গতিকে ভাইটিয়েও নিজৰ ইচ্ছা অনুসৰি যদি সৰু সৰু কিছুমান খাদ্য খাবলৈ মন যায় মাক আমনি নকৰি সি নিজেই সি বনাই খায় গতিকে পুৰুষসকলেও আমাৰ ঘৰত ৰন্ধা বঢ়া কৰে আৰু কোনোবাখিনিত হয়তো এনেকুৱা লাগে যে পুৰুষসকলে ৰন্ধা খাদ্য বেছিহে সুস্বাদু হয় মহিলাসকলতকৈও আৰু মহিলাসকলে যিহেতু সদায় ৰন্ধা কামটো কৰিয়ে থাকে ৰন্ধা বঢ়া কামখিনি সদায় মহিলাসকলেই কৰি থাকে গতিকে সেই কামটোৰ লগে লগে পুৰুষসকলে এই কামটোত যদি সহায় কৰে তেতিয়াহ'লে নিশ্চয় মহিলাসকলৰ সুবিধা হয় আৰু মহিলাসকলে ভালো পায় গতিকে সেইসকলে মই এইটোৱেই ক'ম যে মোৰ পৰিয়ালতো পুৰুষ সকলেও ৰন্ধা বঢ়া কৰে